হয় হয় কওকচোন

হয় হয়

অ ব্যক্তিগত বাহনো পাব আপুনি এইবিলাক সুবিধা আছে ইয়াত

হয় নিশ্চয়কৈ আপুনি সকলোখিনিয়ে সুবিধা পাব থাকিবলৈ বা খাবৰ কাৰণে সু ব্যৱস্থা কৰা আছে মৈদামৰ ওচৰে পাঁজৰে অঞ্চলবিলাকত

থলুৱা খাদ্যৰ জুতিও আপুনি ল'ব পাৰিব তাত অসমৰ যিবিলাক আহোমসকলৰ থলুৱা খাদ্যবিলাকৰ সু ব্যৱস্থা আছে অ আচ্ছা মৈদামৰ পৰিদৰ্শনৰ সময় ৰাতিপুৱা ন বজাৰ পৰা আৰম্ভ হয় আৰু বন্ধ প্ৰায় এই সন্ধিয়া পাঁচ বজাত হয় আপুনি এই সময়ৰ ভিতৰত আহিলে সুন্দৰকৈ পৰিদৰ্শন কৰি যাব পাৰিব

হু হু হয় অসম চৰকাৰৰ ফালৰ পৰা এই তেনে মানুহ নিয়োগ কৰা আছে তাত যিসকলে আপোনাৰ যি তথ্য বিচাৰে তেখেতলোকে সম্পূৰ্ণ তথ্য আপোনাক প্ৰদান কৰিব পাৰিব যিকোনো ক্ষেত্ৰতে হওক

আপুনি আহিলে অ অ

হয় হয় হয় হয় হয়

হ'ব ঠিক আছে মই আপোনাক সহায় কৰিব পাৰিলে নথৈ উপকৃত আনন্দিত হ'ম